হেল্ল' মই আপোনালোকৰপৰা শ্ব'ল এখন অৰ্ডাৰ কৰি লৈছিলোঁ মই এতিয়া সেই শ্ব'লখন বহুত ভাল লাগিছে দামো কম কালাৰ ভাল ৰঙো ভাল লাগিছে আৰু আৰু মই দুখনমান ল'ম বুলি ভাবিছোঁ দামটো কমি থাকোতে